অঁ মীৰা অঁ ক মই ঘৰতেই আছোঁ

অঁ কচোন ক'ত যাবিনো অঁ ভালে আছে দেখোন গ'লে লাষ্টত অঁ ভাল হ'ব ভাল হ'ব হেৰি তাৰিখটো কেতিয়া মিলাইছ

অঁ হেৰি লগৰ কোন কোন ওলাইছে

অঁ অঁ অঁ মই ক'ম বাৰু তাকে আৰু পইচা কিমানকৈ উঠাবি পাঁচশকৈ অঁ

নহয় কথা এটা হ'ল নহয় বিশ্বনাথ ঘাটটো ওচৰত ন পাঁচশকৈ মানে অলপ হেৰি হৈ যায় নহয় তিনিশমান মিলা আৰু সেইটো হয় বাৰু অঁ অঁ তাকে অঁ সেইটোতো দিব বাৰু ঠিকে আছে বাৰু মই হেৰি লগৰবিলাকক সুধি চাওঁচোন অঁ অঁ ঠিক আছে বাৰু মই সুধি লওঁ জনাই আছোঁ মই তোক হ'ব বাৰু মই সিহঁতক জনাই পেলাই তোক হেৰি কৈ আছোঁ বাৰু অঁ ঠিক আছে